হেল্ল' অঁ মই মানে অলপ অসমৰ বাহিৰৰ পৰা আহিছোঁ মানে মই আচল মোৰ ঘৰ দিল্লীতহে মানে তাৰমানে নতুনকৈ অসমত আহিলোঁ অসমত আহি শুনিছোঁ মানে চবেই কৈ আছে অসমত আহিছা তামোল খাই চাবলৈ অসমত তামোল বহুত ভাল বোলে অসমৰ চবেই খাই মানে সেইটো ভাল অঁ এক ধৰণৰ মুখ শুদ্ধি কৰা

অঁ মই দেখিছোঁ মানে মানুহবোৰে পূৰা দোকান দোকানত যে চবেই তামোল পাণ খায়ে আছে মানে আৰু শ শুনিলোঁ শৰাই চৰাই আগবঢ়ালেও বোলে তামোল পানেৰে আগবঢ়ায় তেনেকৈ লাগিব

হয় হয় হয়

আচ্ছা বাকী এনেই তামোলৰ লগত যে কিবা চূণ লগাই খাই বুলি কৈছে পাণত সেই চূণটো কে কি বস্তু অঁ অঁ অঁ

হয় হয় আৰু মানে এনেই কেঁচা তামোলটো খাই বেছি ভাল লাগে নে শুকান তামোলটো কেঁচা তামোলটো খাই বেছি ভাল লাগেনে শুকান তামোলটো

হয় হয় হয় হয় হয় হয় হয় আচ্ছা বাৰু ভাল লাগিল আপোনাৰ লগত কথা পাতি মই লগ পাম কেতিয়াবা আপোনাক ৰাখিছোঁ এতিয়া অঁ অঁ ঠিক আছে ৰাখিছোঁ এতিয়া